আচ্ছা এই মই এফালে আহিছিলোঁ মোৰ লগত এই আলহী দুজনমান যাব তুমি ঘৰত আছা নাই বাৰু অঁ এই আলহী ভাত খোৱাকৈ যাব

এই মোৰ লগৰ অঁ মোৰ লগৰে বন্ধু বুলি ধৰি ধৰিবা আৰু

অঁ ভাত খোৱাকৈ যাব কিবাকিবি নিব লাগিব নেকি ঠিক আছে বাৰু মই অঁ অঁ অঁ এই বিলাহী ফুলকবি এনেকৈ কবি লৈ যাম বুলি ভাবিছোঁ বেয়া হ'ব নেকি সময় হ'ব নাই বনাবলৈ অঁ অঁ এতিয়া ঘৰত আছা নেকি অঁ অঁ এঘণ্টামানৰ পিছত ওলামগৈ মই বজাৰকেইটা কৰি লওঁ অঁ আৰু হেৰি কোনোবা আছে নেকি আৰু লগত অঁ কথা শুনিছোঁ অকণ অকণ ছাউণ্ড এটা আহি আছে অঁ অঁ অঁ অঁ অঁ এই কথা এটা মনত পৰিলে নহয় পটককৈ এই ললিলৈ পইচা পঠাব লাগিব নহয় গধূলি সময়ত পঠিয়াই দিম আৰু ঠিক আছে হ'ব তুমি ৰেডি হোৱা